মই ভ্ৰমণ কৰিবলৈ যাওঁতে কি কি বস্তু নিওঁ এইবিলাক বেগ নিওঁ কাপোৰ কানি চোলা পেন গেঞ্জি কাপোৰ তাৰপৰা পানী বটল এইভাগে কৰি বহুত বস্তু লৈ যাওঁ ইটো সিটো কৰি তেনেকৈ গৈ থাকোঁতে বহুত ঠাইত ফুৰোঁ ধৰক ফুৰি কৰি গৈ থাকোঁ গৈ গৈ ইঠাইত সোমাওঁ ইঠাইত চাওঁ বস্তু ইঠাইত সোমাওঁ ইঠাইত চাওঁ তেনেকৈ ফুৰি ফুৰি গৈ থাকোঁ দেশ ভ্ৰমণ কৰিবলৈ তেনেকৈ গৈ গৈ আমি ধৰ ইটোৰপৰা ইটোলৈ যাওঁ এইটো ভ্ৰমণৰপৰা ইটোলৈ যাওঁ তেনেকৈ গৈয়ে থাকোঁ তাৰমানে গোটেই দেশ ভ্ৰমণ কৰি কৰি আমি ঠাই ফুৰি ফুৰি আহি আমুকত সোমাওঁ তামুকত সোমাওঁ তেনেকৈ সোমাই সোমাই আমি য'ত ত'ত আৰু হোটেলত খাই বৈ আহি ইটো ঠাইলৈ গৈ আকৌ ইটোত খাওঁ ধৰ তেনেকৈ খাই খাই পানী হেৰি খাই পানী চাহ তাহ এইভাগে খাই কৰি আমি ভাত পানী খাই কৰি তেনেকৈয়ে ঘূৰি গোটেই দেশ ভ্ৰমণ কৰি কৰি কৰি কৰি আমি ইটো ঠাইলৈ সিটো ঠাইলৈ গৈয়ে থাকোঁ গৈ গৈ একদম গোটেই দেশ ভ্ৰমণ কৰি ঘৰলৈ যেতিয়া ওলটো তেতিয়া আমি ধৰ ইঠাইৰপৰা সিঠাইলৈ বস্তু ধৰ আমুকটো বস্তু ভাল দেখোঁ সেইটো কিনি আনো ধৰ আমুকটো বস্তু ভাল দেখোঁ তেনেকৈ কিনি কিনি আনি আমি ধৰ আহিয়ে থাকোঁ আহি আহি আহি আহি কমেও দহ বাৰ দিন লাগি যায় ইটোৰপৰা ইটোলৈ ইটোৰপৰা ইটোলৈ এনেকৈ ঘূৰি ঘূৰি ঘূৰি ঘূৰি আহিয়ে থাকোঁ তাৰপৰা আহি আহি ঘৰ পাওঁহি ঘৰত ঘৰ পাই আকৌ পেন চোলা খোলোঁ পেন চোলা খুলি কৰি ইটো সিটো কৰোঁ কাম বন কৰোঁ ধৰ আকৌ তাত হেৰি কৰি তাৰপৰা আকৌ ভাত পানী খাই মেলি আকৌ কামলৈ যাওঁ ধৰ কাম কৰি মেলি ইটো ইটো কৰি কৰি তাৰপৰা গধূলি হয় আমি জিৰাও আৰু ঘৰত আৰু জিৰাই কৰি আৰু ইজনক ইজনে লগ কৰোঁ লগ কৰি ইঠাইলৈ সিঠাইলৈ গৈ কি কি দেখিলে কি শুনিলে এইবিলাক সুধে আমি আমুকটো দেখিলোঁ এইটো তামুকটো দেখিলোঁ তেনেকৈ কৰি আৰু চবকে কৈ দিওঁ এইটো এইটো কৈ আৰু তাৰপৰা খাই বৈ চবেই গধূলি হ'লে আলোচনা কৰি মেলি আমি শুই থাকোঁ